হেল্ল'

হয় হয় আছো এনেই আপুনি অ ভালে অঁ আপোনাৰ ও ব্ৰইলাৰ এতিয়া কেজি ওৱান নাইণ্টি ফাইভ হ'লচেল ৰেটত ওৱান এইটি নিশ্চয় পাৰিম হয় আছে আছে এটাত এক কেজি দুই কেজি তেনেকেই হ'ব আঢ়ৈ কেজিও আছে অঁ বিয়াৰ কাৰণে

হয় হয় হয় ঠিক আছে অঁ

হয় ও ও ও মেডিচিন তেনেকে এমাহত এটা ভেকচিন দিয়া হয় বাৰু বেলেগ একো নাই হয় হয় হয় অঁ হ'ব বাৰু ঠিক আছে অঁ অঁ অঁ নিশ্চয় আমাৰ তাত পাবই আমাৰ ব্ৰইলাৰ ফাৰ্ম আছে যিহেতু হয় হয় হয় আমাৰ ইয়াতে গাড়ীও আছে গাড়ীৰ সুবিধাও আছে তেনেকে আমি আপোনাক ঘৰতে ডেলিভাৰী কৰি আহিবলে পৰা সুবিধাও আছে অ

হয় নিদিওঁ অঁ আপোনাক যিটো যাবান দিছোঁ সেইটোৱে আৰু বেলেগে খুজিলেও আৰু তেতিয়া দিয়া নহ'ব আৰু

পিছে বিয়া কেতিয়াকে অঁ অঁ অঁ ঠিক আছে হয় দুদিনৰ আগতে ক'ব অ অঁ অঁ ঠিক আছে মই খোৱা বোৱা কৰিলে অ হয় হয় সেয়া আমি বিজনেচ কৰিবলেহে আনিছোঁ এতিয়া ঘৰতে তেনেকে খোৱা নহয় বাৰু তেতিয়াও আলহী চালহী আহিলে ইয়াৰ পৰাই খোৱা হয় আৰু হয়

হয় এতিয়া আহিছেহে তাৰ পৰা হয় টাইমমতে দিব লাগে আমি ৰাতিপুৱা এবাৰ দিওঁ আৰু গধূলি দিওঁ গধূলি মানে দুপৰীয়া ৰাতি নিদিওঁ ৰাতি মানে খোৱাটো বেয়া হয় গৰম পৰিলে দিগদাৰ অঁ মৰি থাকে হয় হয় আছে আছে আমি পাৰ্টনাৰশ্বিপত খুলিছিলোঁ হয় তেওঁ দিয়ে তেওঁ মৰ্ণিঙত দিয়ে মই ইভিনিং টাইমত দিওঁ মানে আফটাৰনুনত হ'ব দিয়ক হ'ব দিয়ক অঁ ঠিক আছে ৰাখিছোঁ